গেম ভাল পাওঁ এতিয়া আপুনি চাওক পাবজি ফ্ৰী ফায়াৰ মিনি মিলিটাৰী এনেকুৱা ধৰণৰ বহুত কিবা গেম মানে খেলি ভাল পাওঁ এতিয়া মিনি মিলিটাৰী খেলি ভাল লাগে মানে এতিয়া চাওক আপুনি ঘৰতে আছে বা ক'ৰবাত বেলেগতে আছে লগৰজনক মানে ফোন কৰিকিনে ক'লেও কথা নাই বাৰু এইটো ৱাই ফাই নেটৱৰ্কতো খেলিব পাৰি পালে গেম লগৰবোৰৰ লগত অলপ টাইম স্পেণ্ড হয় এতিয়া আপুনি ঘৰত এনেই মানে ব'ৰ হৈ আছে মানে ধৰক চ কিবা কাম নাই একো নাই আপুনি ঘৰত এনেই শুই আছে তেতিয়া আপুনি বেলেগ কাম নাথাকিলে গেমতো ডাউনল'ড কৰক আপুনি অ'ন কৰক লগৰজনকো ফোন কৰি কওক যে কি গেমটো অ'ন কৰা তুমি তোমাৰ লগত মই খেলিম তেতিয়া লগৰজনৰ লগত কথাও পাতিব পাৰিলে আকৌ আপুনি খেলিবও পাৰিলে ভাল লাগে লগৰজনৰ লগত কথা পতাও হ'ল খেলি খেলিবও পাৰিলে সেনেকুৱা এতিয়া পাবজিখনেই ভাল লাগে খেলি নতুন নতুন ফ্ৰেন মানে বন্ধুক ভাল লাগে আৰু গাড়ীবিলাক চলাই ভাল লাগে তাতে আৰু ভাল লাগে শুইকিনে খেলিকেনে ভাল লাগে বহি খেলি ভাল লাগে সবতে খেলি ভাল লাগে আৰু গেমটো মানে এনেকুৱা এইটো মানে পাবজিটো মানে কেনেকুৱা আপুনি এতিয়া মোক গুলিয়ালে মই মোৰ লগৰজনকো গুলিয়াব পাৰিম সেনেকুৱা মানে এতিয়া চাওক মই গাড়ী এখন ৰিয়েলত চলাব নাজানো কিন্তু পাবজিখনত গেমখন খেলিলে মানে কি হয় মই মানে গাড়ীখন নিজে ড্ৰাইভ কৰিব পাৰোঁ মানে নিজে চলাব পাৰোঁ এতিয়া ঘৰত গাড়ী চলাব নাজানো এতিয়া মোবাইলতে কিছুমান গাড়ী আছে তাৰ ভিতৰত সোমাই যাই গেম খেলিব পাৰোঁ মানে গাড়ী চলাবও জনা হ'লোঁ মানে অকণমান তাৰপিছত আৰু গেমো খেলিলো টাইম স্পেণ্ড হ'ল ব'ৰ নালাগে ঘৰত বহি থাকি এতিয়া লগৰবোৰৰ লগত কথাও পতা হ'ল যে তুমি এইটো কৰা এইটো কৰা বা কেতিয়াবা মোৰ ধৰা মোক কোনোবাই গুলিয়াই দিলে গুলিয়াই দিয়াৰ লগে লগে মই ন'ক হ'লো ন'ক হোৱাৰ লগে লগে কোনোবাই মোৰ লগৰ যিকেইটা চাৰিটা থাকে চাৰিটাৰ মাজৰ কোনোবা এটাই ধৰা মোৰ কাষতে আছে আহি পেলাই মোক মানে বচাব পাৰে সেইটো এটা মজা গেমত ভাল লাগে বাকী মই মৰিকেনেও মানে মই জিন্দা তাৰে পিছত সি যেতিয়া মোক জিন্দা কৰিব তেতিয়া সি আকৌ তাতে নাচিবও পাৰে মানে এইটো এটা গেমত মজা আছে মানে সি নাচি নাচিবও পাৰে তাতে তাৰে পিছত তাৰে লগত গ'লো এইবিলাক কিবা কিবি লুত দিলোঁ মানে এয়া আপোনাৰ এইটো থাকে কিবা মেডিকেট থাকে কিবা হেলথ কিট থাকে সেইবোৰ কিবা কিবি বস্তু বেগ বেগ এটা থাকে পিছফালে সেই বেগটোত ভৰাই দিলোঁ ভৰাইকেনে আকৌ আমি গৈ আছোঁ গৈ আছোঁ গৈ আছোঁ পিছত আৰু যেতিয়া সেইফালৰ পৰা যেতিয়া আকৌ চাৰিজন আহিব আমি চাৰিটাই মানে জেগাটো ভালকে ক ৰবাত মানে এনেকুৱা জেগাত লুকাই লৈকেনে গুলিয়াব পাৰোঁ মানে এতিয়া তাক গুলিয়ালে বা মোক গুলিয়ালে মই যদি তাক গুলিয়াও তাক গুলিওৱাৰ লগে লগে সি আকৌ ন'ক হ'ব সি ন'ক হোৱাৰ পিছত আকৌ সিহঁতৰ লগৰটোৱে আকৌ সিক আকৌ বচাব সেইটো এটা মজা আছে পিছত আকৌ মোক ন'ক কৰিলে মোক আকৌ লগৰটোৱে বচাব মানে আমি চাৰিজন থাকিম যদি দুজন মৰি যায় দুজনতো থাকিব সেই দুজনে মানে সিও মোক বচাব পাৰিব ময়ো বচাব পাৰিম মানে তাক মানে সেনেকুৱাই ধৰণৰ ভাল লাগে খেলি আৰু তাৰে পিছত আকৌ যেতিয়া জয় হ'ম তেতিয়াও ভাল লাগে আৰু এটা মানে এনেকুৱা ফিল এটা হয় যে কি মানে বেলেগ এটা দুনীয়াত থকা নিচিনা লাগে মানে গেমটো সেইকাৰণে ভাল লাগে আৰু খেলি ভাল লাগে সবতে খেলি ভাল লাগে ঘৰত শুই শুইয়ো খেলিব পাৰি অফিচত থাকিলেও পাৰি ৰাস্তাত থাকিলে পাৰি ক'ৰবাত বহি থাকিলে পাৰি ক'ৰবাত ফুৰিব গ'লে লগৰ লগত বহি থাকিলে পাৰি সবতে গেম মানে গেমটো মানে এনেকুৱা হয় যে কি ব'ৰ নহয় মানে কি এইটো ব'ৰ হ'ব নালাগে মানে আপুনি সেইকাৰণে ভাল লাগে গেম খেলি তাৰে পিছত আকৌ আপোনাৰ এইটো মিনি মিলিটাৰী সেইটোতো গুলা গুলিয়া গুলিয়েই হয় সেইটোও ভাল লাগে খেলি ইজনে আনজনক গুলিয়াই ইজনে আনজনক গুলিওৱাৰ পাছত মৰে আকৌ পিছত জিন্দা হয় আকৌ মৰে আকৌ জিন্দা হয় সেইকাৰণে গেমটো ভাল লাগে আৰু সেইটো গেমো মানে এক্সোৱেলি ঘৰতো খেলিব পাৰি ৰাস্তাতো খেলিব পাৰি সবতে খেলিব পাৰি সেইটো গেমো খেলিব পাৰি ভাল লাগে এনেকুৱা গেম ভাল লাগে